মোৰ কোনো প্ৰতিভা বা দক্ষতা আছে নেকি বুলি সুধিলে সেইটো হয়তো মোৰ বুলিয়েই নহয় বিশ্বৰ প্ৰতিজন ব্যক্তিৰে নিজস্ব কিছুমান বিশেষ প্ৰতিভা আৰু দক্ষতা থাকে তেনেদৰে মোৰো আছে এতিয়া সেইবোৰ কি সেইবোৰ কি বুলি ক'লে অৰ্থাৎ তেনেকৈ স্পেচিফিকেলি কৈ দিব পৰা হয়তো নাযায় কৈ দিব পৰা হয়টো নাযায় আৰু এতিয়া তেনেকৈ কিছুমান বিশেষ প্ৰতিভা বুলি ক'বলৈ গলে বা বিশেষ কিছুমান দক্ষতা বুলি ক'বলৈ গ'লে প্ৰথমতেই মই মইটো মানে এজন টেকনিকেল পাৰ্চন হয় টেকনিকেল পাৰ্চন দেট মিন্চ প্ৰফেচনেলি মই এজন ইঞ্জিনিয়াৰ হয় চ' সেইটো এটা মোৰ বিশেষ দক্ষতা কাৰণ মোৰ ওচৰত এটা টেকনিকেল ডিগ্ৰী আছে মই টেকনিকেল লাইনৰ মানুহ ত' গতিকে সেইটো মোৰ এটা দক্ষতা বুলিয়ে মই ভাবোঁ আৰু তাত তাৰ ভিতৰত বিশেষ প্ৰতিভা বুলি ক'বলৈ গ'লে মোৰ এতিয়া আপোনাৰ লীডাৰশ্বীপ অৰ্থাৎ নেতৃত্ব দিব পৰা যোনটো গুণ সেইটো আছে বুলি মই ভাবোঁ আৰু মই অৰ্থাৎ নিজে ভাবোঁ বুলি ক'লে ন'হব সেই নেতৃত্ব দিব পৰা গুণটোৰ কাৰণে হয়তো মই কিছুমান জেগাত নেতৃত্ব দি আহিছোঁ সেইটোৰ কাৰণে মই ক'ব বিচাৰোঁ আৰু তাত মই ভাবোঁ মোৰ নিজৰ ফালৰ পৰা মই যে সফল হৈছিলোঁ সেইদৰেই মই ভাবোঁ গতিকে সেই গুণটো মোৰ ওচৰত আছে বুলিয়েই মই ভাবিম এতিয়া সেই লীডাৰশ্বীপ অৰ্থাৎ নেতৃত্ব দিব পৰা গুণটোৰ কাৰণেই হয়তো মই যেতিয়া মই সেইটো কেনেদৰে বিকশিত কৰিছিলোঁ বুলি ক'লে সেইটো মই যেতিয়া পঢ়ি থকা দিনত মই যেতিয়া হোষ্টেলত আছিলোঁ হোষ্টেলৰ পৰাই মোৰ বিকাশ হৈছে আৰু তাৰ কাৰণেই মই আপোনাৰ যেতিয়া গ্ৰেজ্যুৱেশ্যনৰ মোৰ থাৰ্ড ইয়াৰত আছিলোঁ তৃতীয় তৃতীয় ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ আছিলোঁ মই থাৰ্ড ইয়াৰ অৰ্থাৎ ছিক্স ছেমিষ্টাৰ থাৰ্ড ইয়াৰত থাকোতে মই তেতিয়া কলেজত ইলেকশ্যন খেলিছিলোঁ ইলেকশ্যন এজ এ লিটাৰেৰী এণ্ড মেগাজিন চেক্ৰেটেৰী আৰু তাত মই জয়ো হৈছিলো আৰু সেইদৰে মই জয়ী হৈ কলেজৰ কাৰণে বহুতখিনি কাম কৰি আহিছোঁ মই নিজে নেতৃত্ব দি আমাৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ যোনটো সাহিত্য সাহিত্যৰ লগত মানে সাহিত্যৰ লগত ৰীলেটেড যোনটো গ্ৰুপ আছিলে সেই গ্ৰুপটোক মই নেতৃত্ব দি সেইখিনি সময়ত গোটেই কামখিনি কৰিছিলোঁ তাৰপিছতো আকৌ মই সেই পেৰেলেলী সেই একেই সময়ছোৱাতে মই হোষ্টেলৰ মনিটৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু হোষ্টেলৰ মনিটৰ হিচাপে সেই আশীজন নব্বৈজন ল'ৰাৰ দ্বায়িত্ব হয়তো কোনোবা নহয় কোনোবা এটা ক্ষেত্ৰত মোৰ লগত আছিল আৰু সেইটো কাৰণে ভাবোঁ যে মোৰ সেইটো এটা বিশেষ প্ৰতিভা আছে নেতৃত্ব দিব পৰা গুণটো মোৰ আছে আৰু তাৰ উপৰিও আৰু ক'ব গ'লে মোৰ দক্ষতা হিচাপে ক'বলৈ গ'লে তেনেকে মই খেলি ভাল পাওঁ প্ৰতিটো খেলেই মোৰ কাৰণে নিজৰ প্ৰতিটো খেলতে মই নিজকে দক্ষ বুলিয়েই ভাবোঁ খেলি মই আপোনাৰ ক্ৰিকেট ফুটবল বেডমিণ্টন সেইবিলাক খেলোঁ মই বিশেষ দক্ষতাৰে খেলিব পাৰোঁ আৰু সেইখিনি বস্তু মই সেই কলেজত থকা সময়তে নিজৰ হোষ্টেলকো ৰিপ্ৰেজেণ্ট কৰিছিলোঁ খেলিছিলোঁ ইণ্টাৰ হোষ্টেল ক্ৰিকেট টুৰ্ণামেণ্ট খেলিছোঁ তিনি বছৰ খেলিছো ইণ্টাৰ হোষ্টেল ফুটবল টুৰ্ণামেণ্ট মই চাৰি বছৰ খেলিছোঁ তাৰপিছতে বেডমিণ্ট টুৰ্ণামেণ্টো দুই বছৰ খেলিছোঁ গতিকে সেইখিনি বস্তু মোৰ আছে আৰু সেইখিনি বস্তু কেনেকৈ মই বিকাশ কৰিলো বুলি ক'লে সেইখিনি বস্তু গোটেইখিনি বস্তু মই হোষ্টেলৰ পৰাই বিকাশ হৈছে আৰু যেতিয়া মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰি যেতিয়া সেইটো হোষ্টেলত সোমাইছিলো হোষ্টেলত সোমাওতে মোৰ কি হৈছিলে মই তেতিয়া একোৱেই জনা নাছিলো একোৱেই জনা নাছিলো মানে জীৱন সম্পৰ্কে মোৰ একো আইডিয়াই নাছিল আৰু যেতিয়া মই লাহে লাহে তাত সোমালো আৰু তাত এটা কথা এজন চিনিয়ৰে মোক কৈছিল মোক নহয় আমাক সকলোকে কৈছিল যে তোমালোক এতিয়া এইটো হোষ্টেললৈ এটা ল'ৰা হৈ আহিছা আৰু ইয়াৰ পৰা যেতিয়া ওলাই যাবা এটা এটা মানুহ হৈ ওলাই যাব লাগিব গতিকে আমাৰ সেই আমাৰ নিজৰ প্ৰতিভা নিজৰ দক্ষতা সেইখিনি বিকাশ কৰিবলৈ সেইটো এটা প্লেটফৰ্ম আছিলেই আৰু সেই প্লেটফৰ্মটোৱে আমাক সকলোকে নিজৰ কিছুমান প্ৰতিভা নিজৰ কিছুমান দক্ষতা এইবিলাক আমাক বিকাশ কৰোৱালে আৰু তেনেকৈ সেই হোষ্টেলত প্ৰথম দিনাৰ পৰাই আমি বহুত কথা শিকিলোঁ আৰু বহুত মানুহ দেখিলো যোনখিনি মানুহ আমি যে এজ এ এজ এন ইঞ্চপিৰেশ্যন ল'ব পাৰিছিলো আৰু তেওঁলোকক দেখি দেখি তেওঁলোকৰ পৰা বহুত কথা শিকিয়েই আমি নিজেও নিজকে মানে তেওঁলোকৰ তেওঁলোকে যোনটো ৰাষ্টাৰে গৈছে তেওঁলোকে ভাল ৰাস্তাটোৰ কথা কৈছোঁ মই তাত ভাল আৰু বেয়া দুইটাই থাকে ভালখিনি নিজে লৈ বেয়াখিনিৰ পৰা আঁতৰি থকাটোৱে এজন সফল মানুহৰ কাম বুলি মই ভাবোঁ গতিকে যোনখিনি মই নিজে ভাল বুলি ভবিছিলো সেইখিনিৰ পিছত মই দৌৰি আছিলো সেইখিনি মই আয়ত্ত্ব কৰিবলৈ ট্ৰাই কৰিছিলোঁ আৰু তেনেকৈয়ে হয়তো সেই মোৰ যোনখিনি প্ৰতিভা বা বিকাশ হ'ল প্ৰতিভাৰে হওক বা দক্ষতাৰে হ'ল সেই বিকাশখিনি মোৰ হোষ্টেলৰ পৰাই হ'ল